আমাৰ ওচৰৰে পাঁজৰে গ্ৰন্থবেলা হয় কিন্তু গোলাঘাট টাউনত হয় কিন্তু আমাৰ মানে আমাৰ গাঁৱত মানে গ্ৰন্থমেলা নহয় কিন্তু গ্ৰন্থমেলা হয় যদিও আমি আহোঁ গ্ৰন্থমেলালৈ তাত বিভিন্ন ধৰণৰ কিতাপ কিনিবলৈ পাওঁ কিনো কিতাপ কিনোও কিতাপ কিনি কিনো যদিও কিতাপ কিছুমান কিতাপ মানে মানে ভাল লাগে কিতাপখন পঢ়ি ভাল লাগে সেই কিতাপখন পঢ়ি আমি যিমানখিনি জ্ঞান অৰ্জন কৰোঁ যথেষ্টখিনি কৰোঁ কিন্তু এতিয়া ধৰি লওক এতিয়া মোৰ ল'ৰা ল'ৰা বিশেষকৈ ল'ৰা ছোৱালীকেইটাই মানে কিতাপ গ্ৰন্থমেলালৈ আহিলেতো কিতাপ কিনেই কিতাপ কিনি মানে যিখিনি মানে মানে জ্ঞান পাইছে কিতাপ কিনি কিতাপ পঢ়ি যথেষ্টখিনি জানে বহুত কথা জানে কিতাপৰপৰাই প্ৰায় বহুতখিনি জানে আৰু ময়ো তেনেকৈ তেনেকৈ পঢ়া নহয় যদিও মানে দুই এখন চাওঁ কিতাপ চাওঁ যদিও এতিয়া আমিতো কিতাপ পঢ়িতো আৰু বেলেগ আৰু বেলেগ এতিয়া আমি ধৰি লওক আমাৰ হেৰি নাই বয়সো নাই ধৰি লওক এতিয়া কিতাপৰপৰা মানে যিখিনি জানো আৰু জানিবলগাখিনি জানো সময় পালে কেতিয়াবা কিতাপখন চাওঁ যথেষ্ট ভালো লাগে মনটো ভাল লাগে ধৰি লওক যেতিয়াই মন চন বেয়া লাগি থাকিব কিবা এখন কিতাপ আনি পেলাই চাওঁ তেতিয়া মনটো অকণমান কিবা এটা পৰিৱৰ্তনো লাগে ভালো লাগে ধৰি লওক আৰু গ্ৰন্থমেলা যেনেকুৱা আজিকালিতো বিভিন্ন ধৰণৰ কিতাপ লেখক থাকে আৰু এজন বুলিয়েতো ক'ব নোৱাৰি বিভিন্ন ধৰণৰ লেখক ভালো লাগে আৰু কিতাপখন যেতিয়া মানে পঢ়িবলৈ লওঁ তেতিয়া নিজকে মানে মনটো মানে মানে কিতাপত মানে আবদ্ধ হৈ থাকে তেতিয়া বেলেগ কথা চিন্তা কৰিবলৈ মানে শক্তি নাথাকে আৰু ভাল লাগে কিতাপ পঢ়ি মই যথেষ্ট ভালপাওঁ আৰু ধৰি লওক মানে আৰু এখন কিতাপ এখন কিতাপ মোৰ মানে বিৰাট ভাল লগা কিতাপ অসমীয়া অসীমত যাৰ হেৰাল নে কিবা এটা আছিলে সেই কিতাপখন পঢ়ি বিৰাট ভাল মানে উপন্যাসখন পঢ়ি ভাল লাগে মই প্ৰায় উপন্যাসেই পঢ়োঁ মানে আগত বিৰাট পঢ়িছিলোঁ কিন্তু এতিয়া মানে কিবা সংসাৰ কৰিলোঁ যেতিয়া আৰু উপন্যাস ক'ত কি কিতাপ পঢ়িবলৈ মানে একেবাৰে মানে সময়ো নাপাওঁ ল'ৰা ছোৱালীকেইটাৰ লগতে লাগি থাকিবলগীয়া হয় ভাল লাগে কিন্তু কিতাপ পঢ়িয়েই মানে যথেষ্ট ভাল লাগে আমোৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ ল'ৰাটোতো যথেষ্ট ভাল পায় কিতাপ পঢ়ি মানে গ্ৰন্থমেলা আহিলেতো আৰু কয়ে মা গ্ৰন্থমেলা যাওঁ গ্ৰন্থমেলা যাওঁ গ্ৰন্থমেলালৈ যাওঁ কিন্তু ভাল লাগে কিন্তু যথেষ্ট